মূল কথাত ক'বলৈ গ'লে ভাৰতীয় শিক্ষা ব্যৱস্থা যথেষ্টখিনি ভাল এই শিক্ষা গ্ৰহণ কৰি ভাৰতীয় ছাত্ৰ ছাত্ৰীসকল এক উচ্চ পৰ্য্যায়ত স্থাপন হ'বলৈ সক্ষম হৈছে লগতে বহুতো কাম কাজ আদি দেশ দেশৰ উন্নতিৰ হকে নিজৰ বৰঙণি আগবঢ়াবলৈ সক্ষম হৈছে এই শিক্ষা ব্যৱস্থাৰ জৰিয়তে দেশত বহুতো গণ্য মান্য ব্যক্তি নিজকে দেশখনৰ এক সুকীয়া পৰিচয় দাঙি ধৰিবৰ কাৰণে সক্ষম হৈছে লগতে এই শিক্ষা গ্ৰহণ কৰিয়েই দেশত ডক্তৰ ইঞ্জিনিয়াৰ উকিল আদি বহুতো ব্যক্তি হ'বলৈ সক্ষম হৈছে এই শিক্ষাৰ জৰিয়তেই ছাত্ৰ ছাত্ৰীসকলে নিজৰ সামাজিক আৰ্থিক ৰাজনৈতিক লগতে সাংস্কৃতিক দিশসমূহ উন্নতি সাধন কৰি দেশমাতৃৰ নিজৰ মাতৃ প্ৰেম দিবলৈ সক্ষম হৈছে সেইবাবে আমি ক'ব পাৰোঁ যে ভাৰতীয় শিক্ষা ব্যৱস্থা অত্যন্ত ভাল কিছুমান বস্তু লক্ষ্য কৰিলে দেখা যায় যে আন দেশৰ তুলনাত হয়তো আমাৰ শিক্ষা ব্যৱস্থা অলপ পিচপৰা হৈ আছে বুলি আমি ক'ব পাৰোঁ যেনেকৈ আন দেশত বহুতো আধুনিকতাৰ ব্যৱহাৰ কৰি বহুতো শ্ৰেণীকোঠা বিভিন্ন সা সঁজুলি প্ৰয়োগ কৰি শিক্ষা প্ৰদান কৰা হয় লগতে শিক্ষাৰ্থীসকলে বিভিন্ন যন্ত্ৰ পাতি ব্যৱহাৰ কৰি মোবাইল ফোন টেবলেট লেপটপ আদি ব্যৱহাৰ কৰি বাহিৰা দেশত নিজৰ শ্ৰেণীকোঠালৈ যায় শিক্ষা গ্ৰহণ কৰিবলৈ কিন্তু বৰ্তমান ভাৰতবৰ্ষত লেপটপ আদি ব্যৱহাৰ কৰা বহুতো বিদ্যালয়ত দেখা নাযায় বহী কলম আদি ব্যৱহাৰ কৰি পেলাই শিক্ষা গ্ৰহণ কৰি আছে সেইবাবে আমি ক'ব পাৰোঁ যে আন দেশৰ তুলনাত অলপ কমখিনি সংখ্যক হ'লেও বহুত নহ'লেও কমখিনি সংখ্যক হ'লেও পিচ পৰি আছে লগতে আমাৰ এই দেশত ডক্তৰ ইঞ্জিনিয়াৰ আদিৰ জৰিয়তে বহুতো উন্নতি হৈছে আৰু হেৰুৱাৰ হেৰুৱাৰ ফালৰ পৰা চাবলৈ গ'লে এই দেশতে শিক্ষা গ্ৰহণ কৰি বহুতো লোক নিজৰ দেশমাতৃক এৰি আন দেশলৈ চাকৰি সূত্ৰে হওক বা নানান সূত্ৰে তাত বসবাস কৰিবলৈ লয় আৰু সেই দেশৰ সুযোগ সুবিধাসমূহ গ্ৰহণ কৰে আৰু সেই দেশক পৰিচালনা কৰাত সহায় কৰে সেই লোকসকলে নিজ মাতৃভূমিক পাহৰি পেলাই নিজ মাতৃভূমিৰ যি সা সুবিধা লগতে সেৱা আগবঢ়াব লাগিছিলে সেইসমূহ পাহৰি পৰে আৰু আন এখন দেশলৈ গৈ পেলাই সেইসমূহ ফলাফল কৰিবলৈ লয় সেয়াই হৈছে সেই দেশৰ মূল হেৰুৱাৰ কাৰণ